হেল্ল' মই এনেই আছোঁ তই অঁ মই ঘৰতে হয় হয় অঁ এতিয়া এইটো ক'ত কৰা যাব মানুহ কেইজন লাগিব

এইটোতো এতিয়া গৰম বন্ধতে কৰিলে ভাল আছিলে স্কুল কলেজটো খুলিবগৈয়ে এতিয়া

ঠিক আছে বাৰু দীপকল দাৰ লগত কথাটো পাতিব লাগিব তেনেহ'লে